আমাৰ ইয়াতে বহুতো অনুস্থান চলি থাকে যেনে অলপ আগতে চলি গ'ল বিহু বিহুত ইয়াতে আমাৰ ফাংচন চলে য'ত নেকি ফাৰ্ষ্টতে ৰাতিপুৱাৰ পৰা আমাৰ কি হয় সৰু সৰু যোনবিলাক ল'ৰা ছোৱালী থাকে সিহঁতৰ লগত মানে খেলা ধূলা পাতে কম্পিটিশ্যন পাতে প্ৰতিযোগিতাবোৰত মানে ভাগ ল'ব পাৰে বিনা পইচাতে ভাগ লৈ কেনে তাতে যেনেকুৱা আমাৰ বহুতো খেল ধূলা হয় যেনে দৌৰা খেলা পানী পাৰ তাৰ পিছত এইটো কুইজ এনেকৈ হৈ থাকে বহুত ধৰণৰ এনেকুৱা অনুস্থান হৈ থাকে ইয়াত মানে খেলা পাতে আমাৰ এই বিহু অনুস্থানত খেলা তাত মানে যিবিলাক মানে ল'ৰা ছোৱালী প্ৰতিযোগিতাত জয়ী হয় প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ থাকে ফাৰ্ষ্ট চেকেণ্ড থাৰ্ড সিহঁতক পুৰস্কাৰ দিয়া হয় বিনামূলীয়া সিহঁতে এনেকৈ পইচা পায় অনুস্থানত তেনে পইচা দিয়া হয় বা কিতাপ চিতাপ দিয়া হয় এনেকৈ পুৰস্কৃত কৰা হয় কিবা এটা দি তাৰ পিছত ৰাতিৰ ভাগত আকৌ নৃত্য প্ৰতিযোগিতা হয় নৃত্য প্ৰতিযোগিতাতো ভাগ ল'ব পাৰে ল'ৰা ছোৱালী যোনে লয় বয়সস্থ মানুহো লয় পাৰে এনেকুৱা থাকে এনেকুৱা এজ কিবা এটা সেইটো ভিতৰত যিবিলাকে প্ৰতিযোগিতাবোৰ আহে বেলেগ বেলেগ গাঁৱৰ পৰা আহে বেলেগ বেলেগ অঞ্চলৰ পৰা আহে আহি ভাগ ল'ব পাৰে ভাগ লৈ কেনে যাৰ মানে ভাল হয় আমাৰ জাজবোৰে সিহঁতক চায় চাই কেনে সিহঁতক এইবোৰ দিয়ে তাৰ পিছত তাৰ পিছদিনা হেৰি কৰে সিহঁতক পুৰস্কৃত কৰে যোনকেইটাত জয়ী হয় তাৰ পিছত তাৰ পিছদিনা আকৌ সেইবোৰ পুৰস্কৃত কৰা হোৱাৰ পিছত ৰাতি গায়ক আহি সিহঁতে গীত প্ৰদৰ্শন কৰে সেইবোৰ অনুস্থান চলে সেইবোৰ সেইটোটো বহাগ বিহু হ'ল আৰু এনেকৈ বহুত বিহু চলে মাঘ বিহু চলে কাতি বিহু চলে আৰু পূজা চলে বহুত কিবা কিবি চলি থাকে এনেকুৱা পুজা পাতি হ'লে চলি থাকে